হাঁহ কুকুৰা মানে ভালদৰে যত্ন লোৱাৰ কিছুমান উপায়বিলাক হৈছে নিয়মমতে খাদ্য দিয়া নিয়মমতে সিহঁতক পানী যোগান ধৰা আৰু নিয়মমতে স্বাস্থ্য পৰীক্ষা কৰা বেজী ভেকচিন দিয়া বেজী দিয়া দৰৱ খোৱা সেইবিলাক হৈছে সিহঁতক ভালদৰে যত্ন লোৱা হয় আৰু সময়মতে খাবলৈ দিয়া হয় পানী যোগান ধৰা হয় চাফ চিকুণ কৰি ৰখা হয় গঁৰাল বিলাক পৰিষ্কাৰ কৰি ৰখা হয় জাৰু দি মেলি কিনে পৰিষ্কাৰ কৰি ধুনীয়াকৈ ৰখা হয় পানী সময়মতে পানী যোগান ধৰা খাবলৈ দিয়া আৰু দানা দিয়া সেইবিলাকেই সময়মতে বেজী ভেকচিন দিয়া তেনেকুৱাবিলাক যত্ন লোৱা হয় আৰু ধান চাউল খাবলৈ দিয়া সৰুতে পোৱালিতে ধান চাউল খাবলৈ দিয়ে ধান খাবলৈ দিব নালাগে সৰুতে কেঁচুৱা পোৱালিক দানা দিব লাগে ব্ৰইলাৰ দানা খুৱাব লাগে যেনে খুন্দো চাউল দিব লাগে তেনেকেবিলাক লৈ কিনে যত্ন ল'ব লাগে আৰু অলপ ডাঙৰ হ'লে মানে চাউল দিব পাৰি চাউল দি তেনেকে যত্ন লয় চাউল দিব লাগে সিহঁতক পৰিষ্কাৰ কৰি ৰাখিব লাগে ডাঙৰ হ'লে মানে ধান চাউল দুইটাই খাব পাৰে তেতিয়া ধান চাউল দুইটাই দিব লাগে চাফ চিকুণ কৰি ৰাখিব লাগে পৰিষ্কাৰ পানী দিব লাগে খোৱাব লাগে সময়মতে দৰৱ পাতি দিব লাগে সময়মতে চকুত দৰৱ দিয়া দিব লাগে এনেকে আজিনা নহ'বৰ কাৰণে কিবা তেনেকুৱাবিলাক নহ'বৰ কাৰণে দিব লাগে দৰৱ পাতি দিব লাগে সময়মতে বেজী চেজি দি থাকিব লাগে এতিয়া ঠাণ্ডা দিনত বহুত যতন ল'বলগীয়া হয় হাঁহ কুকুৰাক যত্ন ল'বলগীয়া হয় এতিয়া ঠাণ্ডা দিনত বিশেষকৈ যত্ন ল'বলগীয়া হয় চাফ চিকুণ কৰি ৰাখিবলগীয়া হয় এতিয়া কুকুৰা এজনী উমনি দিলে বা মানে এতিয়া খেৰখিনি মাজে মাজে বদলি কৰি থাকিব লাগে সেইখিনি জ্বলাই মেলি কিনে আকৌ নতুনকে খেৰ দিব লাগে সিহঁতক ভালকৈ যত্ন লৈ কিনে ৰাখিব লাগে আৰু তেতিয়াহে সিহঁতে মানে একো এটা বেমাৰ আজাৰত পৰিবলগীয়া নহয় যাতে তেনেকে ৰাখিব লাগে সিহঁতক ধুনীয়াকে চাফ চিকুণ কৰি কিনে ৰাখিব লাগে ৰাতিপুৱা খোৱাৰ লগে লগে দানা পানী দি মেলি ধুনীয়াকে মানে সিহঁতক উলিয়াই বাহিৰত উলিয়াই গঁৰাল চৰাল চাফা কৰি কিনে তেনেকে চাফ চিকুণ কৰি কিনে ৰাখিব লাগে তেনেকে সেই কুকুৰা হাঁহ যিকোনো বস্তু মুঠতে যত্ন ল'ব লাগে ভালকে যত্ন ল'ব লাগে এতিয়া ঠাণ্ডা দিনত বিশেষকৈ যত্ন ল'ব লাগে তেতিয়া মানে হাঁহ কুকুৰা এটা একো এটা মানে ক্ষতি নহয় মানে তেনেকৈ যত্ন লৈ কিনে বস্তু ভালকে যত্ন লৈ কিনে মানে বস্তুবিলাক হাঁহ কুকুৰাবিলাক থ'ব লাগে পোৱালি কুকুৰা দিয়া ঠাণ্ডা দিনত পোৱালি কুকুৰা লাইটৰ পোহৰ দি ধুনীয়াকে লাইটৰ পোহৰত গৰম তাপটো দি কিনে ৰাতি থ'ব লাগে ধুনীয়াকে কাৰ্টুন হওক বা কিবা তেনেকুৱাবিলাকত খেৰ দি কিনে ধুনীয়াকে মানে গৰম তাপ দি কিনে থ'ব লাগে খোৱাই বোৱাই মানে ধুনীয়াকে মাকৰ উম দি কিনে থ'ব লাগে তেনেকে থ'ব লাগে পোৱালি কুকুৰা হাঁহবিলাক আৰু ইহঁতক আহাৰ দিব লাগে দানা দিব লাগে ব্ৰইলাৰ দানা দিব লাগে সৰু পোৱালিবিলাকক ধুনীয়াকৈ চাফ চিকুণ পানী খোৱাই মেলি কিনে থ'ব লাগে আৰু নিয়মমতে খাদ্যত আহাৰ দিব লাগে খাবৰ কাৰণে নিয়মতে আৰু দৰৱপাতি দি থাকিব লাগে পোৱালিবিলাক কিছুমান এনেকুৱা চকুত দিবলে তেনেকুৱা ধৰক আৰু এমাহৰ পাছত ভেকচিন দিব লাগে যাতে সিহঁতৰ একো বেমাৰ আজাৰে পেলাব নোৱাৰে তেনেকুৱাকে ভেকচিন দিব লাগে তেনেকেই মানে হাঁহ কুকুৰা যত্ন ল'ব লাগে হাঁহ কুকুৰা যত্ন ল'ব পৰা সেইবিলাকে উপায় আৰু খাদ্য মানে খাদ্য মানে কৈছিলোঁ এবাৰ আগতে মানে খাদ্য যিকোনো স্বাস্থ্য পৰীক্ষা কৰিব লাগে মানে নিয়মমতে আহাৰ খোৱাব লাগে আৰু পানী যোগান ভাল চাফ চিকুণ পৰিষ্কাৰ পানী যোগান দিব লাগে তেনেকুৱাবিলাক যোগান দি কুকুৰা হাঁহ কুকুৰাবিলাকক যত্ন ল'ব লাগে আৰু পোৱালিবিলাককো ভালকে যত্ন ল'ব লাগে তেনেকেই সেইটো মানে যত্ন লৈ কিনে ৰাখিব লাগে যিকোনো বস্তু হাঁহ কুকুৰা যত্ন লৈ কিনে ৰাখিব লাগে মানে ধুনীয়াকে যোগান ধৰিব লাগে সিহঁতক